হেল্ল' হয় খুৰা খুৰা মই মানে কটনত এডমিশ্যন লগাইছিলোঁ আপোনাৰ উজান বজাৰৰ এইখিনিত আপোনাৰ পি জি হ'ব নেকি হয় হয় আৰু তাতে তাতে খোৱা বোৱা কেনেকুৱা আপোনাৰ মোৰ যিহেতু ডিগ্ৰীটো আপোনাৰ থ্ৰি ইয়াৰ্চৰ হয় চ' মই তিনি বছৰ তাতে থাকিব লাগিব মোৰ ঘৰ আপোনাৰ নাৰেংগীত হয় হয় হয় তাতে খোৱা বোৱা মানে কিমানদিন আমিষ আৰু কিমানদিন নিৰামিষ দিয়া হয় সেইটো মোক ক'ব নেকি আৰু বাথৰুমৰ ব্যৱস্থা ভালে হয়নে আৰু তাতে কিমান সময়ত আপোনাৰ ধৰক সোমাব পাৰি ৰাতি কিবা কেইটা বজালৈ ওলাই যাব পাৰি তেনেকুৱা কিবা আছে নেকি ৰুল

হয় হয় হয় হয় অঁ অঁ অঁ হয় হয় হয় হয় হয় হয় নাই পাৰ মান্থ আপোনাৰ কিমানকে লয় ফাইভ থাউজেণ্ড অৰ চেভেন থাউজেণ্ড কিমান হ'ব মানে মই মোৰতো মই মানে চিংগোল ৰুম ল'ব বিচাৰিছোঁ আপোনাৰ তাত চিংগোল ৰুম হ'ব নে ডাবুল তেনেকুৱা আছে ঠিক আছে আচ্ছা নহয় আপোনাৰতো পিজি পিজিটোততো আৰু ছোৱালী থাকে ন পিজিতেই মানে সব চিংগল আৰু ডাবুল থকা হয় ত' মোক মানে চিংগল ৰুমটোহে লাগে হয় হয় হয় অঁ ব্ৰেকফাষ্টত আপুনি কি কি চাহৰ লগত আৰু কি কি দিয়ে বিস্কুট তেনেকুৱা দিয়া হয় হয় আৰু লাঞ্চত আপোনাৰ লাঞ্চত আপোনাৰ অঁ চানডে অঁ আচ্ছা ঠিক আছে মোৰ মানে বৃহস্পতিবাৰে মোৰ ব্ৰত থাকে চ' সেই সেইদিনাখন মোৰ স্পেচিয়েল নিৰামিষত কি কি দিয়া হ'ব মানে ক'ব পাৰিব নেকি অঁ পনীৰ দিব আচ্ছা ঠিক আছে আৰু বাথৰুমৰ ব্যৱস্থাটো ভালে ভালে ন অঁ ঠিক আছে মই বাৰু চাবলৈ যাম অঁ ঠিক আছে হ'ব দিয়ক